চাওলুং চুকাফা বাৰশ আঠাইছ চনত চাওলুং চুকাফাই আহোম সাম্ৰাজ্য প্ৰতিষ্ঠাপন কৰিছিল চাওলুং চুকাফাক আহোমৰ ৰজা বুলিও মধ্য অসমত জনাজাত আছিল তাৰ বহুত মহান কাৰ্যৰ বাবে ই অসমৰ ইতিহাসত বহুত এটা গুৰুত্বপূৰ্ণ কি অসমীয়া কৈছা